হয় মই যিহেতু মই বাইক চলাই ভাল পাওঁ আৰু মই বহুত ঠাইলৈ বাইক চলাই ফুৰিবলৈ যাওঁ আৰু সেইবাবেই মই মোৰ অভিজ্ঞতাৰ ফালৰপৰা কৈছোঁ যে মই বিশেষকৈ আনন্দৰ লগতে যথেষ্টখিনিয়ে সাৱধানতাও পালন কৰি আহিছোঁ আৰু আমি জানো যে গাড়ী মটৰ চলালে আমি যথেষ্টখিনি সাৱধানতা পালন কৰিব লাগে আৰু আজিকালি যিহেতু য'তে ত'তে এক্সিডেণ্টবোৰ বেছিকৈ হ'বলৈ ধৰিছে আৰু আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ আকস্মাৎ এক্সিডেণ্ট হৈ মৃত্যুও হ'বলৈ ধৰিছে আৰু ইয়াৰ ইয়াৰ কাৰণ হৈছে ল'ৰা ছোৱালীবোৰে বেছি এই উৎপাতত গাড়ী চলায় কিন্তু মই সেই ক্ষেত্ৰত সাৱধানতাখিনি পালন কৰি আহিছোঁ আৰু কৰি যাম বুলি মই ভাবোঁ আৰু গাড়ীখন লাহেকৈ চলাওঁ আৰু যিকোনো যিকোনো ভীৰ ঠাইত গাড়ীখন লাহেকৈ চলাওঁ আৰু ওখ চাপৰ ৰাস্তা বা বোকা ৰাস্তা হ'লে মই সাৱধানতাখিনি ভালকৈ মানি চলোঁ আৰু যিকোনো স্কুল কলেজ নামঘৰ যিকোনো স্কুল কলেজ নামঘৰৰ ওচৰত লাহেকৈ চলোৱাতো উচিত হয় বুলি মই ভাবোঁ আৰু আৰু মই বাইকত যিহেতু বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাওঁ আৰু কিছুমান ঠাইত আকৌ গাড়ী চলোৱা এটা লিমিটো থাকে আৰু মই সেই লিমিটটো ধুনীয়াকৈ মানি চলি আহিছোঁ আৰু আগলৈয়ো চলি যাম এতিয়া আমাৰ ধৰি লওক অসমৰে কাজিৰঙা অভয়াৰণ্যৰ কথাৰে হেৰি ভাবকচোন তাত এটা গাড়ী চলোৱা লিমিট আছে তাত লাহেকৈ গাড়ীখন মই কিন্তু সেইটো ছাইডে গ'লে গাড়ীখন লাহেকৈ চলাওঁ আৰু যিহেতু আমি জানো যে কাজিৰঙা অভয়াৰণ্যৰ ভিতৰৰপৰা বনৰীয়া জীৱ জন্তুবোৰ ৰাস্তালৈ ওলাই আহে আৰু যিটো যিহেতু এতিয়া বাৰিষাৰ বতৰ সিহঁতৰ কাৰণেও আৰু নিজৰ কাৰণেও গাড়ীখন লাহেকৈ চলাবলৈ চেষ্টা কৰোঁ আৰু সেই আৰু ধৰি লওক তাত এটা গাড়ী চলোৱা লিমিটো আছে ত্ৰিছতকৈ ওপৰলৈ চলাব নিদিয়ে আৰু সেই সাৱধানতাখিনি মই ধুনীয়াকৈ এই মানি চলি আহিছোঁ আৰু সেইকাৰণে সকলোৱে সুৰক্ষা আৰু নিজৰ সুৰক্ষাৰ কাৰণেও আমি সকলোবোৰ সাৱধানতা মানি চলাতো উচিত বুলি মই ভাবোঁ